হেল্ল' দাদা আপুনি ক'ত আছে বাৰু মই কেব এখন অৰ্ডাৰ দিছিলোঁ গুৱাহাটীলৈ যাবলৈ বুলি আপুনি এতিয়া মেছেজ দিছে আহি পালোঁ বুলি কিন্তু মই আপোনাক দেখি পোৱা নাই মই নাথ ষ্ট'ৰত ৰৈ আছোঁ আপুনি এইকণলৈ আহওক তেতিয়া মোক পাই যাব